হেল্ল' নমস্কাৰ দাদা আপুনিতো গম পাইছেই আপোনাৰ ল'ৰাটোৰ প্ৰথম গোট পৰীক্ষাত এইকেইদিনত হৈ গৈছে তাকে তাৰ এই পৰীক্ষাটোক লৈ পেলাই ল'ৰাটোৰ পৰীক্ষাটো বৰ এটা ভাল হোৱা নাই আপুনিটো গম পাইছেই চাগৈ তাকে আপোনাৰ কিনো মতামত আপোনাকো কথাটো জনোৱাটো মোৰ দায়িত্ব আপুনি কিনো ভাৱে বোলো তাকে আপোনাক কওঁ হয় হয় তাৰ পৰীক্ষাৰ ফলাফল বৰ এটা ভাল হোৱা নাই সি কিছুমান বিষয়ত ভাল নম্বৰেই পাইছে কিন্তু কিছুমান বিষয়ত সি অতিকৈ দুৰ্বল তাক বিশেষভাৱে কিছুমান বিষয়ত বুজাই দিয়াৰ পিছতো সি সেইখিনি বিষয় ভালদৰে আয়ত্ব কৰিব পৰা নাই গতিকে ঘৰতো তাক অলপ গুৰুত্ব দিয়াটো প্ৰয়োজন আছে বুলি মই ভাবিছোঁ সি বিশেষভাৱে বিজ্ঞান গণিত ইংৰাজী এইকেইটা বিষয়ত অকণমান দুৰ্বল হয় আপুনি প্ৰশিক্ষণ দিয়াটো বেয়া কথা নহয় খালি আপুনি যদি নিজেও ঘৰত অলপ গুৰুত্ব দিয়ে সেইমতেও ভাল হ'ব বাৰু এতিয়া বিশেষ একো নকওঁ ল'ৰাটোৰ ওপৰত অলপ গুৰুত্ব দিব ঠিক আছে দিয়ক